অসম দেশখন বাৰে ৰহণীয়া সংস্কৃতিৰ মিলনভূমি এই আনন্দময় অসম দেশৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে মংগোলীয় ইন্দো বাৰ্মা ইন্দো ইয়াৰি ইৰাইন ইৰাণীয়ান আৰু আৰ্য জনগোষ্ঠীৰ সংমিশ্ৰণ এই সকলো জন জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণত অসমীয়া সংস্কৃতি এখন বুটা বচা কাপোৰৰ দৰে ৰং চঙীয়া হৈ উঠিছে ইয়াৰে স্থানীয় মানুহখিনিক অসমীয়া বুলি কোৱাৰ লগতেই এই ঠাইত এই ৰাজ্যৰ ভাষাটো অসমীয়া এই ৰাজ্যত বহুবিলাক জনগোষ্ঠী আছে প্ৰতিটোৱে নিজৰ জীৱন ধাৰাৰে চালিত বিভিন্ন জনগোষ্ঠীৰ সমূহ যেনে বড়ো কছাৰী কাৰ্বি মিৰি মিচিম ৰাভা আদি অসমত একেলগে বাস কৰি আছে বেছিভাগ জনগোষ্ঠীৰে নিজৰ ভাষা আছে যদিও ৰাজ্যৰ মূল ভাষা হৈছে অসমীয়া বেছিভাগ অসমীয়া মানুহেই বৈষ্ণৱপন্থী বৈষ্ণৱসকলে মূৰ্তিপূজাত বিশ্বাস নকৰে আৰু নাম কীৰ্ত্তন কৰি ভগৱান বিষ্ণুৰ মহিমা গায় অসমৰ সংস্কৃতিৰ সূতাডালত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান সংস্কৃতিৰ আৰু ধৰ্মীয় অনুষ্ঠান দুটা হৈছে সত্ৰ য'ত চাৰিশ বছৰতকৈয়ো বেছিদিন ধৰি ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চা কৰি অহা হৈছে আৰু আনটো হৈছে নামঘৰ য'ত প্ৰাৰ্থনা কৰা হয় স্পষ্টভাৱে কিছ কিছুমান জনগোষ্ঠীৰ পৰাই একোখন গাঁৱৰ সৃষ্টি হয় অসমত যদিও জাতিভেদ প্ৰথা আছে কিন্তু ই ভাৰতৰ আন ঠাইৰ দৰে ইমান গুৰুত্বপূৰ্ণ নহয় অসমত আন আন ধৰ্ম যেনে বৌদ্ধ খ্ৰীষ্টান হিন্দু ইছলাম আদি ধৰ্মাৱলম্বী লোকো আছে অসমৰ জাতীয় উৎসৱ বিহুক তিনি ভাগত অসমীয়া জাতিয়ে ধৰ্ম বৰ্ণ নিৰ্বিশেষে উলহ মালহেৰে বছৰটোত পালন কৰে বংগভাষী হিন্দু আৰু মুছলমানসকল হৈছে অসমৰ বৃহৎ সংখ্যালঘু দল তাৰে পিছে পিছে নেপালী আৰু ভাৰতৰ চুবুৰীয়া অঞ্চলৰ পৰা অহা মানুহখিনি আছে আটাইতকৈ দৰি সমাজিক সাংস্কৃতিক অনুষ্ঠান হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সামাজিক বান্ধোন দৃঢ় কৰিবলৈ পালন কৰা তিনিটা বিহু উৎসৱ স্মৰণাতীত কালৰ পৰাই অসমৰ মানুহখিনি কাৰিকৰীভাৱেই শিল্পী শিল্পী ভাস্কৰ ৰাজ মিস্ত্ৰী শিপিনী বোৱনী মৃৎশিল্পী সোণাৰী হাতী দাঁতৰ কাৰোশিল্পী কাঠ বাঁহ বেট আৰু চামৰাৰ শিল্পীবিলাকে অসমত জাকত জিলিকা হৈ আছিল তাঁত শিল্পটোৰ পৰম্পৰা অসমত এনেকুৱা যে প্ৰতিগৰাকী অসমীয়া তিৰোতাই এই কথাটো লৈ গৌৰৱ কৰিব পাৰে অসমীয়া তিৰোতাই তাঁতশালত ৰেছম আৰু কপাহী সূতাৰে অনন্য সুন্দৰ কাপোৰ ব'ব পাৰে অনন্য সুন্দৰ ৰেছমৰ কাপোৰ যেনে এড়ী পাত আৰু জগত বিখ্যাত মুগাৰ কাপোৰৰ বাবে অসমৰ নাম আছে গান্ধীজীয়ে অসমীয়া শিপিনীক এনেকৈ প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন বৈ উলিয়াব পৰা শিল্পী তামোল পাণৰ উপৰিও গামোচাখন হৈছে খুব সহজে চিনাক্ত কৰিব পৰা অসমীয়া মানুহৰ সাংস্কৃতিক চিন যিটো সামাজিক আৰু ধৰ্মীয় উৎসৱত এৰাব নোৱাৰা বস্তু গামোচা হৈছে গাতেৰে বোৱা এখন আয়তাকাৰ বগা কাপোৰ প্ৰাথমিকভাৱে ইয়াৰ তিনিওফালে কাষে কাষে ৰঙা পাৰি আৰু চতুৰ্থফালে ৰঙা সূতাৰে চিত্ৰ অঁকা ইয়াক বহুবিলাক কামত ব্যৱহাৰ কৰা হয় ইয়াক মচিবলৈ টাৱেল হিচাপে কঁকালত হাঁচতি হিচাপে ব্যৱহাৰ কৰা হয় এজন বিহুৱাই ইয়াক মূৰত গাঁঠি মাৰি লয় ইয়াক নামঘৰত প্ৰাৰ্থনা কৰোঁতে ডিঙিত মেৰাই লোৱা হয় আৰু কান্ধৰ ওপৰত লৈ সামাজিক মৰ্যদা দেখুৱাবলৈ লোৱা হয় গামোচাক বিহুৱান বুলিও কয় আৰু বিহুৰ বতৰত প্ৰীতিৰ চিনস্বৰূপে উপহাৰ দিয়ে তাৎপৰ্যপূৰ্ণভাৱে গামোচাত ধৰ্ম আৰু গোষ্ঠী নিৰ্বিশেষে সকলোৱে সমানে ব্যৱহাৰ কৰে